হেল্ল' অঁ ঋতুপন সোণোৱাল নহয় জানো অঁ মোক অ' হেৰি চিনি নাই পোৱা হ'বলা ন মই এই আপোনাৰ সিদিনাখন লগ পাইছিলোঁ যে ডিব্ৰুগড়ত আপোনাৰ চ'হামৰ ওচৰত আপোনাৰ নাম্বাৰ লৈছিলোঁ যে আপোনাক ফোন কৰিম বুলি কৈছিলোঁ অঁ চিক হয় হয় হয় হয় হয় চিনি পালে অঁ এই মোৰ নাম ৰিতুল সোণোৱাল এই মানে মই আপোনাক সিদিনাখন সু সুধিছিলোঁ ন যে আপুনি ত' ইমান মিডিয়ামান আপোনাৰ ইমান ভাল খেলে আপুনি ত' আপোনাক খেল চাওঁ আপোনাৰ এই এই পাঁচ চাৰি পাঁচখন খেল চাইছোঁ আপোনাৰ বৰ বেছিকৈ চাবলৈও সুবিধাও পোৱা নাই বাৰু তাৰ বাবে মই দুঃখিত কিন্তু কথাটো এনেধৰণৰ তাৰমানে মই এতিয়া আৰম্ভহে কৰিছোঁ মই সেই আমাৰ আপোনাৰ ডিব্ৰুগড় টাউন ক্লাৱত খেলোঁ কিন্তু মানে মোৰ এই ফুটবল খেলটোক লৈ মোৰ আগুৱাই যাবলৈ বিৰাট মন বা ভালপাওঁ খেলি ত' সেইটো কাৰণে মানে আপোনাৰপৰা কিছুমান আইডিয়া ল'বলৈ বিচাৰিছোঁ বা মানে কি বুলি কয় উপদেশ ল'বলৈ বিচাৰিছোঁ যে মানে উপদেশখিনি এনে এনেধৰণৰ মানে ধৰক আপোনাৰ এতিয়া মই কোনটো ডিষ্ট্ৰিকৰপৰা খেলিলে মই ভাল হ'ব তাৰমানে প্ৰথম সেইটো কওকচোন মোক বাৰু ডিষ্ট্ৰিকত যদি মই বিচাৰোঁ খেলিবলৈ

হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয় অঁ অঁ অঁ হয় হয় অঁ অঁ হয় হয় অঁ অঁ অঁ অঁ অঁ হয় হয় অঁ

অঁ আচ্ছা আৰু বাকী আপোনাৰ কিমান বছৰ লাগিলে আপুনি এনেই ডিষ্ট্ৰিকৰপৰা ষ্টেটলৈ যাবলৈ আপোনাৰ এনেই

হয় হয় হয় হয় হয় থাকেই বাৰু সেইটো কোনো ডাঙৰ কথা নহয় অঁ হয় হয় অঁ অঁ হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় অঁ হয় হয় হয় হয় হয় হয় হয় হয় অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে বাৰু দিয়ক আপোনাৰ এই সময় অকণমান দিয়াৰ বাবে ধন্যবাদ ভাল লাগিল আপোনাৰ লগত কথাবিলাক কিবা প্ৰ'ব্লেম হ'লে আকৌ ফোন কৰিম বাৰু আপোনাক এই জানিবলগীয়া থাকিলে কিবা থেংক ইউ থেংক ইউ ধন্যবাদ